অঁ গৈছোঁ গৈছোঁ এতিয়া মই আপোনাৰ দোকানলৈ আহিছিলোঁ অলপ কাপোৰ চাবলৈ অঁ এই মোৰ মানে পাট পাটৰ চাওঁ বুলি ভাবিছোঁ আৰু দাম দৰৰ কথা আছে নহয় বাৰু দেখুৱাওঁকচোন অঁ সেইযোৰ যে আলমাৰি ভিতৰত অকণমান দেখিছে যে কফি কালাৰ সেইযোৰ কি বাৰু নুনি পাট নে পলি পাট অঁ সেইযোৰ অঁ মিক্স পাট দেখিবলৈ ধুনীয়া লাগিছে মই আকৌ পাটৰ বুলি ভাবিছিলোঁ তেনে সেই হালধীয়াযোৰকে দিয়ক চাওঁচোন অঁ কিমান হ'ব বাৰু অঁ ওঠৰ হাজাৰ অঁ অকনমান তাতকৈ কম হেৰি দেখুৱাওকচোন বাৰু নহয় নহয় পাটৰে দেখুৱাওঁক পলিপাটো চাম কিন্তু অকণমান কম দামৰ দুযোৰমান ওলিয়াই দিয়ক বাৰু হেৰি মই চাই ল'ম হেৰি এতিয়া এই এইযোৰ কিমান এতিয়া দেখুওৱাযোৰ এইযোৰ কিমান হ'ব অঁ গ্ৰীন কালাৰযোৰ অলপ কম নহ'ব নহয় মোক এইযোৰ দিয়ক মই মানে টেন মান দিম এই গ্ৰীণ কালাৰযোৰ তাৰপিছত আৰু আৰু হেৰি কি কয় মুগা কেচ বছা দেখুৱাওঁকচোন তাৰমানে মোৰ আচলতে বিয়ালৈ লাগে বিয়ালৈ ছোৱালী বিয়ালৈ লাগে